গ্ৰাম্য অঞ্চলৰ লোকসকলৰ ল'ৰা ছোৱালীবিলাকৰ কাৰণে খেলে বহুত ধৰণৰ উন্নতি কৰিব পাৰে ইয়াৰ বাবে অভিভাৱকসকলেও এই ক্ষেত্ৰত নিজৰ নিজৰ ল'ৰা ছোৱালীসকলক উছাহ দিব লাগিব যেনেকৈ ৰাতিপুৱা দৌৰিবলৈ অভিভাৱকে লগত লৈ দৌৰাব লাগে খেল খেলিবলৈ গ'লে কিছুমান অভিভাৱকে গালি পাৰে খেলিবলৈ গৈছ পঢ়া শুনা নাই তেনেকুৱা ধৰণৰ নহয় কথা পঢ়িবও লাগিব খেল খেলিবলৈও সুবিধা দিব লাগিব এই খেল খেলিয়েই বহুতো ল'ৰা ছোৱালীয়ে বহুতো উন্নতিৰ জখলাত বগাই গৈছে যেনেকৈ হীমা দাস যেনেকৈ লাভলীনা বুৰাগোহাঁই আৰু তেনেকৈ বহুতো আছে গতিকে শচীন টেণ্ডুলকাৰৰ নিচিনা এজন মানুহে ক্ৰিকেট খেলি খেলি আজি কিমান কৰোৰ কৰোৰ টকাৰ মালিক ধনী এজন সাধাৰণ ঘৰৰ লোক আছিলে মহেন্দ্ৰ সিং ধোনী সেই মহেন্দ্ৰ সিং ধোনীয়ে ক্ৰিকেট খেলি আজি কিমান ডাঙৰ মানুহ হৈছে কিমান সন্মান পাইছে গতিকে গ্ৰাম্যঞ্চলৰ লোকসকলক মানে আনুৰোধ কৰিছোঁ ল'ৰা ছোৱালীবিলাকে খেল খেলিবলৈ আগবাঢ়ি গ'লে কেতিয়াও হকা বাধা নকৰিব খেলিবলৈ উছাহ দিব আৰু লাগিলে ল'ৰা ছোৱালীবিলাকক খেলিব খেলাৰ সামগ্ৰী কিনি দিব যেনেকুৱা বেডমণ্টৰৰ নেট যেনেকুৱা ফুটবল এটা কোনোবাই কিনি দিলে যেনেকুৱা ক্ৰিকেটৰ বেট কিনি দিলে ক্ৰিকেটৰ বল এটা কিনি দিলে এনেকৈ কিনি কিনি যদি ল'ৰা ছোৱালীবিলাকক দিওঁ তেওঁলোকে নিশ্চয় উৎসাহিত হ'ব আৰু এদিন খেলৰ কাৰণে জয়যুক্ত হ'ব